মই তাৰমানে ৰাতিপুৱা ইয়াৰ পৰা মানে ভ্ৰমণত গৈছিলোঁ সূৰ্য পাহাৰলৈ তাৰপিছত মানে ৰাতি চাৰিটাৰ ট্ৰেইনখনত গ'লোঁ তাৰপিছত তাত গৈ আমি এখন মানে পেচেঞ্জাৰ ধৰিলোঁ তাৰপিছত সূৰ্য পাহাৰলৈ গ'লোঁ তাৰ বঙাইত নামি বঙাইৰ পৰা তাৰমানে বাছত উঠিলোঁ বাছত গৈ তাৰমানে সেয়া গোৱালপাৰাদি গোৱালপাৰাত গ'লোঁ গোৱালপাৰাৰ পৰা সূৰ্য পাহাৰলৈ অ'টোত গ'লোঁ আমাৰ মোৰ হাজবেণ্ডৰ লগত মোৰ মোৰ বাচ্ছা মোৰ বাচ্ছাটো ছোৱালীটোক লৈ গৈছিলোঁ তাত মই মানে ইমান প্ৰাকৃতিক সৌন্দৰ্য ভাল লাগিল অলপ কষ্ট হৈছে মোৰ বাচ্ছালৈ মানে হাজবেণ্ড লৈ গ'লোঁ যেতিয়া মানে দিনটোৰ কাৰণে তাতে গৈ মেলি বিৰাট ইমান প্ৰাকৃতিক সৌন্দৰ্য ভাল লাগিল এটা মন্দিৰ আছিল গণেশ মন্দিৰ উঠিব লাগে পাহৰুৱাত অঞ্চল আৰু এটা গণেশ মন্দিৰ আছিল ওচৰতে তাত আমি যাব নোৱাৰিলোঁ চল্লিছ টা মানে ষ্টেপ আছিল সেইকাৰণে যাতে উঠিব নোৱাৰিলোঁ এনেই মানে ইমান ধুনীয়া গুহা আছে গুহাৰ মানে সোমাই গ'লে এটা মানে নাদ আছিল নাদৰ পানী খিনি লাৰি মানে ইমান ভাল লাগিল আৰু পূজাৰী চূজাৰী আছিল পূজাৰী চূজাৰীৰ লগত মানে মানে সিহঁতে মোৰ বৰ ভাল লাগিল আৰু অলপ কষ্ট হৈছে ইমান মানে বান্দৰ চান্দৰ দেখা পালোঁ তাত গৈ তাৰপাছত মানে দিনটো এনেকে ঘূৰা ফুৰা কৰি তাৰপিছত আমাৰ মানে গোটেই পৰিয়ালটো এনেকে ঘূৰি মেলি তাৰপিছত আমাৰ মানে মানে ফুৰা চকা কৰি মানে আলহীৰ ঘৰত সোমালোঁ আবেলি সময়ত সোমাই তোমাই এদিনা থাকি তাৰ পৰা আমি আহিলোঁ গোৱালপাৰা ডিষ্ট্ৰিকৰ পৰা আহি পিনাই তাৰপিছত জিৰণি ল'লোঁ আৰু গোৱালপাৰা ডিষ্ট্ৰিকতে জিৰণি লৈ মেলি আহি তাৰপিছত আমি পৰিয়ালটোৱে আহি আমাৰ আলহী ঘৰত থাকি মেলি আমি আহি গ'লোঁ ইমানেই ভাল লাগিল তাৰমানে আমাৰ প্ৰাকৃতিক সৌন্দৰ্য ট্ৰেইনৰ পৰা ট্ৰেইনখন ইমান মানে তাৰমানে আমি গৈয়ো পাইছোঁ ট্ৰেইনখনো গৈছে দৌৰি দৌৰি উঠিছোঁ অলপ কষ্ট হৈছে বাচ্ছাটো লৈ যায় লৈ যোৱাৰ কাৰণে সেইকাৰণে অলপ কষ্ট হৈছে হ'লেও মানে ভাল লাগিল মন্দিৰ পিছৰ পৰাই ভাল লাগি গ'ল মানে আৰু মানে আশা কৰি আছোঁ তাতে আৰু যাম বুলি ইমানেই ভাল লাগিল সেইকাৰণে আৰু মানে বেলেগ মানুহো যাই গৈ আছে পিকনিক প্লেচ মানুহে ভাত খাই আছে কিছুমানে কিছুমানে শিক্ষানুষ্ঠানৰ ল'ৰা ছোৱালী লৈ গৈছে তাত গৈ ইমানে ভাল লাগিল তাৰপিছত কি ক'ম আৰু